অসমীয়াত এষাৰ কথা আছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে এতিয়া আজি কেইদিনমানৰ আগত মোৰ লগতে তেনেকুৱা এটা কাহিনী হৈ গ'ল মোৰ ট্ৰেইন আছিলে এঘাৰটামান বজাত মই চাৰে দছটালৈকে শুই থাকিলোঁ উঠি যেতিয়া ষ্টেচন পালোগৈ তেতিয়া ট্ৰেইনখন ওলাই গুচি গ'ল গতিকে মোৰ শুই থাকোঁতে মোৰ ট্ৰেইনখন মিছ হৈ গ'ল আৰু সেইটোকে ফকৰা যোজনাৰূপে অসমীয়াত মানে তেনেকুৱা ধৰণৰ কাহিনীখিনি অসমীয়াত ফকৰা যোজনা বুলি কয় ফকৰা যোজনা দি বুজোৱা হয় যে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে মানে কি মই যদি শুই থাকোঁ সেই শিয়াল এটা যদি শুই থাকে তেতিয়া সি সময়ত হাহঁটো ধৰিব নোৱাৰে তাৰ কামটো নহয় এটা কথা আমি পৰীক্ষাৰ ক্ষেত্ৰত চাব পাৰোঁ ধৰি ল'লোঁ পৰীক্ষা এটা আছিলে মোৰ আছিলে আজি ধৰক দুদিনৰ পিছত পৰীক্ষা এটা আছিলে কিন্তু মই সময়ত নপঢ়িলোঁ নপঢ়াৰ কাৰণে মোৰ কি হ'ল পৰীক্ষাটোত পাছ কৰিব নোৱাৰিলোঁ চাকৰি ক্ষেত্ৰতো একেই যে চাকৰি পৰীক্ষা আছিলে মই শুই থাকিলোঁ মই যাব নোৱাৰিলোঁ বা সময়ত নাপালোঁগৈ তেনেকুৱা আমাৰ বহুত ক্ষেত্ৰত দেখা যায় আৰু এই একেটা কথাকে আৰু এটা ফকৰা যোজনা আছে যে সময়ৰ শৰ সময়ত মাৰিব লাগে ইয়াত এইটো বুজোৱা হৈছে যে ধৰি লওঁক আমি কিবা এটা চিকাৰ কৰিবলৈ গ'লোঁ চিকাৰ কৰোঁতে জন্তু এটা লক্ষ্য কৰি আমি শৰপাত মাৰিলোঁ কিন্তু শৰপাত আমি সময়তে মাৰিব লাগিব অলপ যদি আগতীয়াকৈ মাৰোঁ তেতিয়াও জন্তুটোৰ গাত নালাগিব অলপ পাছত মাৰিলেও জন্তুটোৰ গাত নালাগিব গতিকে সময়ৰ শৰটো আমি সময়তে মাৰিব লাগে এই কথাটো এতিয়া চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যদি চাওঁ এতিয়া চৰকাৰী চাকৰিৰ বয়স আমাৰ অসমত আঠত্ৰিছ বছৰ মানলৈকে দিয়ে গতিকে মই সেই সময়খিনিত যদি মই সময়খিনিৰ সৎ ব্যৱহাৰ নকৰোঁ তেতিয়া কি হ'ব মই চাকৰিটো নাপাওঁ তাৰ পিছত মই আৰু চেষ্টা কৰিও কোনো লাভ নহ'ব ঠিক ধৰক আমাৰ নৰ্মেল বেলেগ এটা কথা কলোঁ কল এথোকা আছে আমাৰ ঘৰত কল থোকা যদি মই সময়তকৈ আগতীয়াকৈ পাৰি আনোঁ তেতিয়াও নহ'ব কেঁচা হৈ থাকিব কাষ্টমাৰে নল'ব আৰু বোলে কল গছতে পকি গ'ল বাদুলিয়ে খায় শেষ কৰিলে তেতিয়াও নহ'ব গতিকে কল থোকা সময়তে আমি পাৰি আনিব লাগিব তেতিয়াহে আমাৰ কামখিনি হ'ব এনেকুৱা আৰু বিভিন্ন ধৰণৰ ফকৰা যোজনা আছে অসমীয়া সমাজত যিখিনি ধৰা আমি কিছুমান কথা বুজাওঁ যেনে দুটা কথা ক'লোঁ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে আকৌ সময়ৰ শৰটো সময়ত মাৰিব লাগিব